অঁ হেৰা কি কৰি আছা অঁ আজিকালি কি কৰি থাকাহে ওলাই চোলাই নাহাযে হেৰি নহয় প্ৰথমতে সেই গোট খাব লাগিব গোট খাই লৈ আলোচনা কৰিব লাগিব

তাপা কেইটামান পাতিব লাগিব

দুটামানক আহ্বায়ক পাতি তাতে আলোচনা কৰি লাগিব কি কি কৰিম কেনেকে পাতিম আকৌ আমাৰ পুৰণাবিলাক কোন ক'ত আছে সেই এড্ৰেছবোৰ বিচাৰিব লাগিব

ও অঁ চাকৰি লৈ লৈ মানুহবোৰ নহয়

অঁ অঁ পুৰণা লিষ্টখন চাব লাগিব এটেণ্ডেন্সখন আমাৰ গ্ৰুপত কিমান আছিলে ও ও ওলাব বিচাৰিব লাগিব অঁ তেনেকুৱা আশা কৰিম নহ'লে ভাল আৰু চবেই থাকক একেলগতে গোট খালে ভাল আৰু কথা পাতিব'লে বহিবলে চিজনটোতো কি আজিকালিতো ধৰা এনেকুৱা দিন আহিল নহয় ৰাস্তা পথ ভাল হ'লেই মানুহৰ চবৰে আছেই যি চলাব নোৱাৰে নিজৰ ল'ৰা ছোৱালীক লৈ পেলাই যাব আৰু ন বাৰু গতিকে আৰু য'ত আমি পাতিম তাতো এটা আমাক কনফাৰেন্স হ'ল এটা পামেই কলেজত গতিকে মিটিং পাতিবলে একো অসুবিধা নাই তাৰ আগতে কলেজৰ প্ৰিন্সিপালৰ পৰা এটা পাৰ্মিশ্যন ল'ব লাগে যে আমি এনেকে কৰো বুলি ভাবিছোঁ কাৰণ আকৌ দুই চাৰিজন একেলগে গোট খাই লৈ ইনিচিয়েটিভ ল'ব লাগিব তেওঁৰ ওচৰলে যাব লাগিব পাৰ্মিশ্যনটো ল'ব লাগিব এনেকুৱা কিছুমান মানে ইনিচিয়েল কামবিলাক আৰম্ভ কৰিব লাগিব এবছৰমানৰ আগতেই অঁ অঁ তেতিয়া হ'বগে অঁ চবকে খবৰ দিব লাগিব ন চবকে খবৰ দি তাৰপিছতহে আমি এই কামটো কৰিব পাৰিম পাতিব লাগিব থাকিব তাৰপিছত আকৌ তাপা এটা বাজেট বনাব লাগিব আমি কি পাতিম কেনেকে পাতিম আৰু সেই পাতিলে কিমান টকা লাগিব অঁ তেতিয়া এখন বাজেটৰ কথাই আহিলে আকৌ বাজেটটো পূৰা কৰিবলে কেনেকে কেনেকে পইচা উঠাম ক'ৰ ক'ৰ পৰা উঠাম কোনে কোনে দিব আকৌ নিজৰ গ্ৰুপটোত চব মানুহটো সমান শকত আৱত নহয় কাৰোবাৰ জেপটো অকণমান পাতল হ'ব কাৰোবাৰ অকণমান ডাঠ হ'ব অঁ এই গধুৰবিলাকক অকমান মোটাকে দে বুলি কৈ আকৌ কাকো এৰিবও নোৱাৰা তুমি অঁ এৰিব নালাগেও আ লগৰবিলাক চব গোট খাওক এৰিব নেলাগে আৰু চবে যাতে প্ৰফুল্ল চিত্ৰে তাত যোগদান কৰি আনন্দিত হ'ব পাৰে সেইটোও চিন্তা কৰিব লাগিব যে মোৰ বহুত পইচা কম সেইটো এটা কথা আছে অঁ এইটো হ'ব কি কৰিব লাগিব আৰু তাৰ ওপৰত আৰু এটা কথা আছে আমি কেনেকে পাতিম বুলি কৈছোঁ কেনেকে পাতিম পাতিলে আমাৰ পুৰণা বুঢ়া বুঢ়ীবিলাক গোট খাই লৈ বিহু মাৰিম নে নে অইন কাৰোবাক অনাই মতাই বিহু মৰাম আমি নিজে চব কৰি গান গাম নে নে আনক আনি গান গোৱাম হেই তেনেকুৱা ধৰণৰ কথা পাতিলে আকৌ আনক গান গোৱাবলৈ হ'লেতো পইচা পাতি সৰহকে লাগিব আজিকালি সৰু সুৰা সৰু সুৰাবিলাক আহিলে তিন লাখৰ কথা কয় অঁ জুবিন পাপনেতো দহ সাতৰ পা দহ দহৰ পা পোন্ধৰ এনেকুৱা কথা পাতে সেইকাৰণে ভাবিব লাগিব চিন্তাটো কৰিব লাগিব এ চাবা নিজৰ ওচৰে পাজৰে যিকেইটা আছে নহয় সিহঁতক কোৱা অঁ প্ৰথমতে মানে সেই এটা এটাকে অঁ অঁ অঁ অঁ অঁ সেই বয়স হোৱাৰ কাৰণে বহুতে ভাবে বুঢ়া হ'লো এতিয়ানো ক'ত আকৌ বহুতে লাভ লোকচানৰ কথা পাতিবতো এই অঁ অঁ গৈ গৈনো কি লাভ হ'ব পইচাগালহে যাব এনেই অঁ আৰু দুই এটাইতো পিছলে টানিব বোলে অঁ এনেকে কোৱা মানুহো ওলাব ধেৰ বিধে বিধে মানুহ আছে কিন্তু চব চবকে মানে অভাৰ কাম কৰি পেলাই লাগিব তেতিয়া হ'ব

অঁ অঁ এনেই কৰোঁ বুলি কৰোঁ বুলি ক'লেই হ'ব মন কৰিলেই চন বুলি কয় নহয় হৈ হৈ যাব অঁ কৰো বুলি ক'লে হৈ যাব চেষ্টা কৰিব লাগিব মানে কি এই দুই এটাই হতাশ কৰিলেও মানে ভাগৰিব নালাগিব

দুই এটাই কিবা ক'লেও মানে নিজে হতাশ হৈ দিব পজিটিভ ল'লে হৈ যাব আচ্ছা ঠিক আছে আমি আকৌ পিছত কথা পাতিম